চহৰৰ মানুহতকৈয়ো গাঁৱৰ মানুহে পৰিশ্ৰম বেছি কৰে নিজৰ বাৰীতে ভাল ভাল শাক পাচলি লগাই সেইবিলাক নিজে তৈয়াৰ কৰা শাক পাচলি খায় সেইকাৰণে বেমাৰ আজাৰৰপৰা অলমান কম হয় কিন্তু চহৰৰ মানুহবোৰ সেইবোৰ নহয় চব চালানী বস্তুৱে খায় তেওঁলোকে তেওঁলোকৰ কৰিবলৈ বাৰী বা আহল বহল জেগা নাথাকে কিন্তু গাঁৱত সেইবিলাক নহয় গাঁৱৰ মানুহৰ বাৰীবিলাক আহল বহল আৰু জাবৰ জোথৰ যিবিলাক থাকে ধৰি লওক সেইবিলাক চাফচিকুণ কৰি ঘৰতে তৈয়াৰ হোৱা গোবৰ চোবৰ দি আৰু পচনসাৰ তৈয়াৰ কৰি শাকখেতি কৰি খায় সেইকাৰণে গাঁৱৰ মানুহৰ স্বাস্থ্য চহৰৰ মানুহতকৈ বহুত ভালে থাকে আৰু পৰিশ্ৰমো বেছি কৰে